যুৱকসকলৰ নিবনুৱা অৱস্থাৰ বিষয়ে ক'বলৈ গ'লে মানে জনসংখ্যাৰ ওপৰত ভিত্তি কৰি আমাৰ অসমতে বহুত নিবনুৱা দেখিবলৈ পোৱা যায় আপোনাৰ নিবনুৱা এনেকুৱা পৰ্যায়ৰ নিবনুৱা মানে প্ৰত্যেকখন ঘৰতে দুজন ল'ৰা হ'লে তাৰে ভিতৰত প্ৰায়বিলাক ঘৰতে দুজনেই নিবনুৱা দেখিবলৈ পোৱা যায়েই যোনে তোনে যিকোনো কাম কৰি আছে ধৰক কোনোবাই দোকানেই দিছে কোনোবাই প্ৰাইভেট প্ৰাইভেট চেক্টৰতে কাম কৰি আছে আঠ দহ হাজাৰ টকা দৰমহা লৈ আঠ দচ হাজাৰ টকা দৰমহা লৈ লৈ কাম কৰি আছে গতিকে মানে কি হয় নিবনুৱা সমস্যাটো অসমত বহুত পৰিমাণে দেখিবলৈ পোৱা যায় যাৰ ফলত মানে এতিয়া চৰকাৰে কি কৰিব চৰকাৰে কৰিছে যথেষ্ট অসমৰ মানে পৰিমাণে চাকৰি বছৰি বছৰি দি আছে কিন্তু মানে কি হয় যদি এনেকুৱা পৰিস্থিতিও দেখা গৈছে য'ত বাইশ হাজাৰ পষ্ট ওলাইছে তাত আপোনাৰ এপ্লাই কৰা সংখ্যা হৈছে আঠ লাখ দচ লাখ মানে এটা এটা পষ্টৰ এগেইণষ্টত আপোনাৰ মিনিমাম ষাঠিজন সত্তৰজন কেণ্ডিডেট গতিকে কম্পিটিশ্যনটো বহুত তাৰবাবে আজিকালিটো এতিয়া এটা চাকৰিৰ কাৰণে প্ৰস্তুতি চলাবলৈ বহুত এতিয়া সেই চৰকাৰী চাকৰিতকে প্ৰস্তুতি চলোৱা এপবিলাকত য'ত শিক্ষা দিয়া তেওঁলোকৰহে প্ৰফিট বেছি হৈ আছে চাকৰি কৰি ধৰক বাইশ হাজাৰ বাইশ হাজাৰে পালে কিন্তু এপ্লাই কৰিছে আপোনাৰ সাত আঠ লাখ মানুহে সাত আঠ লাখ প্ৰস্তুতি চলাবলৈটো কিবা এটা নহয় কিবা এটা পঢ়িছে ন সেই এই পঢ়াৰ কাৰণে কিতাপহে বেছি চেল গৈছে কিন্তু চাকৰি বেছি চেল যোৱা নাই আকৌ তেনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হৈছে চৰকাৰে কৰিছে বহুত চাকৰি উলিয়াইছে তাৰ ভিতৰত এটা চাকৰি যিটো মই পাৰ্চনেলি ভাল পাওঁ সেইটো হৈছে ডিফেঞ্চৰ ডিফেঞ্চৰ লাইনটোত মই মানে কি হাৰ্ড ৱৰ্ক আৰু কষ্ট হাৰ্ড ৱৰ্ক কৰিব পাৰিলে অকণ শিক্ষা অৰ্জন কৰি ল'ব পাৰিলে চাকৰিটো ভাল পোৱা দেখা যায় গতিকে ডিফেঞ্চ লাইনটো ভাল তাৰ বাহিৰে আপোনাৰ এতিয়া ওলাইছে আপোনাৰ ফ'ৰ্থ গ্ৰেড থাৰ্ড গ্ৰেডৰ চাকৰি মাজতে ওলাই গৈছে য'ত বাইশ হাজাৰ চাকৰি ছাব্বিশ হাজাৰ চাকৰি হৈ এপ্লাই হৈছিলে তাৰ ভিতৰত বহুতে পাইছে আৰু বহুত ইষ্টুডেণ্টে এতিয়ালৈকে পোৱা নাই গতিকে তেওঁলোকেও দুখ কৰিব নালাগে চেষ্টাটো কৰিবই লাগিব নিবনুৱা বস্তুটো এনেকুৱা মানে কি চৰকাৰী চাকৰি পালেহে মানুহ মানে নিবনুৱা নহয় বুলি ক'ব নোৱাৰি কিছুমান এনেকুৱা আছে ব্যৱসায় কৰি যিয়ে মানে ভাল এজন চৰকাৰী চাকৰিয়ালতকে বেছি টকা ইনকাম কৰি আছে তেওঁ ধৰক ব্যৱসায়ত গতিকে সেইজনো নিবনুৱা নহয় তেওঁ ভাল ইনকাম কৰি আছে গতিকে মানুহে এইটো কথাও জানিব লাগে যে অকল চৰকাৰী চাকৰি এটা লাইফ আছে বহুত মানুহ এতিয়া এনেকুৱা আছে যিয়ে এখন দোকান দি পেলাই এটা চৰকাৰী চাকৰিতকৈ বেছি টকা ইনকম কৰি আছে যোনে এখন হোটেল দি পেলাই এখন এজন চৰকাৰী চাকৰীয়াতকৈ বেছি টকা ইনকাম কৰি আছে তেওঁ বেংক বেলেঞ্চ বেছি এজন চৰকাৰী চাকৰিয়াতকৈ গতিকে নিবনুৱা মতলব এইটো নহয় নিবনুৱা এইটোহে যিটোয়ে ঘৰত বেকাৰ বহি আছে সেইটোহে মোৰ মোৰ চকুত এজন তেওঁহে নিবনুৱা বা নিবনুৱা এইজন যিয়ে বেছি কষ্ট কৰিছে তাৰ লগতে যিটো ধনৰ পৰিমাণ সেইটো একে নুন্যতম এটা কাম কৰিবলগীয়া হৈছে পৰিস্থিতিত পৰি গতিকে সেইটোহে নিবনুৱা গতিকে সেইবোৰ চিন্তা ধাৰাৰ পৰা মানুহ উঠিব লাগে মোৰ মতে অকণ তাতকৈ ওপৰত যাব লাগে থিংক বিগ চিন্তাধাৰাৰ ডাঙৰ চিন্তা কৰিবলৈ মানুহৰ টকা পইচা নালাগে মই ভাবোঁ সেইটো কথা থিংক বিগ ডাঙৰ বস্তু চিন্তা কৰিব লাগে ডাঙৰ বস্তু চিন্তা কৰাৰ লগে লগে মানুহৰ কি হয় চিন্তা শক্তিটো বাঢ়ি বস্তু শিকিব লাগে নতুন নতুন বস্তু শিকিব লাগে কি ঠিক আজি আপোনাৰ যেনিবা চৰকাৰী চাকৰি নহ'লেই কাইলে এনেকুৱা এটা কাম কৰিলে বা এনেকুৱা এখন দোকান দিলে যিখন দোকানৰ দোকানৰ মানে বস্তুটো আপোনাৰ দোকানৰ পৰাহে আপোনাৰ ইনকামটো বেছি ভাল হয় চৰকাৰী চাকৰিতকে বেছি ভাল হয় গতিকে সেই বস্তুটো আপুনি চিন্তা কৰি পেলাই কাম কৰিব লাগিব ধৰক এতিয়া মোৰেই ক'বলৈ গ'লে যে কোনো ধৰণৰ চৰকাৰী চাকৰি নাই তথাপিও প্ৰস্তুতি চলাই আছোঁ প্ৰত্যেক বছৰে চেষ্টা কৰি আছোঁ পঢ়ি আছোঁ চৰকাৰী চাকৰি বাৰু প্ৰস্তুতি চলাই আছোঁ ভগৱানেও কৰিলে চাকৰিও হ'ব কিন্তু সেইবুলি মই ঘৰত বহি পেলাই থাকা নাই মোৰ এখন নিজা দোকান আছে এখন আছে যাৰ পৰা মই ঘৰখন সুকলমে চলাই আছোঁ কোনো অভাৱ নোহোৱাকে বৰ্তমান চলাই থাকিব পাৰিছোঁ গতিকে মোৰ চকুত মই একেবাৰে নিবনুৱা নহয় মই কিবা এটা হ'লেও কৰি আছোঁ ঘৰখন শান্তিত চলাই গতিকে মানুহৰ চিন্তাধাৰা এইটো হ'ব লাগে যে য'ত কম কষ্ট বেয়া পথ নহয় য'ত কষ্ট অনুসৰে ধন পোৱা যায় আপুনি যিমানখিনি কষ্ট কৰিছে তাৰ মূল্যটো সঠিক ৰূপত পায় তেনেকুৱা ধৰণৰ কাম কৰিব লাগে যোনে তেনেকুৱা ধৰণৰ কাম কৰে সেই মানুহবিলাক মোৰ চকুত নিবনুৱা নহয় আৰু চৰকাৰে কৰিছে ভাল কামেই কৰিছে প্ৰত্যেক বছৰে চাকৰি উলিয়াই আছে ডিফেঞ্চত বা অসম পুলিচতো প্ৰত্যেক বছৰে চাকৰি ওলায় আছে বহুত ল'ৰাই আজিকালিৰ যুগত বহুত ল'ৰাই পাইছে গতিকে সেইটো এটা য'ত ৰানিং কৰি ফিজিকেল ফিট ল'ৰাবিলাকে চাকৰি পাই আছে সেইটোও ভাল গতিকে নিবনুৱা সমস্য়াটো অসমত আছে বহুত পৰিমাণে আছে কিন্তু এতিয়া বৰ্তমান অৱস্থাত বহুত কমিছে বুলিও ক'ব পাৰি যিহেতু চাকৰি প্ৰত্যেক বছৰে মিনিমাম ত্ৰিশ চল্লিশ হাজাৰ নতুন নতুন চাকৰি চৰকাৰে উলিয়াই আছে আৰু পাই আছে গতিকে নিবনুৱা সমস্যাটোৰ প্ৰতি ক'বলগীয়া মোৰ বৰ্তমান ইমানখিনিয়েই ধন্যবাদ